অঁ হেল্ল' কোনে কৈছে বাৰু অঁ অঁ কওকচোন বা হয় হয় ধেমাজিতে লাগিছে কওকচোন হয় হয় আছে আছে আছে আছে আমাৰ ধেমাজিত তেনেকৈ অলপ ফুৰিবলগীয়া জেগা আছে যথেষ্ট আছে হাবুং আছে এন এছ পি চি যাওঁ বুলি কয় চাব পাৰিব তাপা এইপিনে মা মালিনি থান সেইটো অৰুণাচল বৰ্ডাৰতে পৰে বাৰু ধেমাজি ডিষ্ট্ৰিক্টৰ আণ্ডাৰৰ হেৰি আৰু অৰুণাচল বৰ্ডাৰ পৰা মালিনি থান আছে এইটো হাবংটো হ'ল আ আহোমৰ আই ৰাজধানী হাবং ইয়াতে আহোমৰ পৰম্পৰাগত সকলো নীতি নিয়ম হেৰি হয় তাত যোনে যি হেৰি কৰে প্ৰাৰ্থনা কৰে হেৰি কৰে ইয়াত চাবলগীয়া যথেষ্ট জেগা আছে আৰু আছে অঁ অঁ আহিব অঁ হয় হয় হয়

হ'ব আপুনি যেহানি আহে যেতিয়া আহে তেতিয়াই এই নম্বৰত ফোন কৰিলে মোক পাব মই আগতীয়াকৈ কৰিব আৰু অলপ কেনেকৈ হয় আকৌ প মই

অঁ আপোনালোকে আহিলে ভালে পাব অঁ আহিলে আপোনালোকক সহায় কৰিবৰ কাৰণে আছোঁ সহায় কেলে নকৰিম আহকচোন অহাৰ সময়ত আপোনালোকে মাত্ৰ ফোন এটা কৰিব অঁ হয় হয়